মই আৰু মোৰ কেইজনমান কগৰীয়াই মিলি পিনে আমি এখন বহু এখন মাটি কিনিছিলোঁ অলপ মাটি কিনিছিলোঁ আমি আমি অলপ বিজনেছ কৰিব কাৰণে বিজনেছ কৰিব কাৰণে অঁ অঁ বিজনেছ কৰিব কাৰণে আমি তাতেই খেতি কৰিম ভাবিছিলোঁ কিন্তু কি কয় এইটো যে ঔষধ বনোৱা এইটো প্লাণ্ট থাকে যে ড্ৰাগছ অসমত ঔষধৰ ড্ৰাগছ মানে ড্ৰাগছ ড্ৰাগছ প্লাণ্ট মানে ঔষধ থাকে ঔষধ বনোৱা ঔষধ বনাবৰ কাৰণে যোনটো খেতি কৰা হয় আমি সেইটো কৰিম ভাবিছিলোঁ সেইটো কাৰণে আমি আমি এপ্লাই কৰিছিলোঁ মানে লাইচেঞ্চ লাগে সেইটো কৰিবৰ কাৰণে গভমেণ্টত আমি এপ্লাই কৰিছিলোঁ আমাৰ দুই তিনি বিঘা মাটি আছিল তাৰে মাত্ৰ এক বিঘা মাটিত কৰিব কাৰণে দিছে আৰু মানে গভমেণ্টে এপ্ৰুভ কৰিছে আমি এই এনেকৈ এপ্ৰুভ কৰাৰ কাৰণে আমি কৰি কৰিব ইষ্টাৰ্ট দিছোঁ তাৰ পিছত গভমেণ্টকো অলমান তাৰেপৰা ভাগ দিব লাগে মানে গভমেণ্টৰ গভমেণ্টৰ হস্পিতালবিলাকো থাকে ন তাতো আমি দিব লাগে অলপ যোনটো আমি ওগাওঁ যোনটো এই গভমেণ্টক দিব লাগে অলপ আৰু বাকীখিনি আমি বেচোঁ ঠিকেই মানে যদি আমি পাঁচ ছয় লাখমান ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ আমাৰ প্ৰফিট আহে আৰু তাৰে ডাবল আহে দহ লাখ এনেকুৱা এনেকুৱামান প্ৰফিট হয় আমি দুই তিনিজন তিনিজন লগৰ মিলি পিনে কৰিছিলোঁ আমিবিলাক কৰিছোঁ ইষ্টাৰ্ট দিছোঁ বেছি বছৰ হোৱা নাই দুই তিনি বছৰমানেই হৈছে এইবিলাক ইষ্টাৰ্ট দিয়া জাষ্ট চলি আছে এনেকুৱই কেতিয়াবা কেতিয়াবা প্ৰফিটো হয় কেতিয়াবা কেতিয়াবা লছ হয় প্ৰফিট হ'লে ভাল লাগে লছ হ'লে অলপ দুখ হয় কিন্তু বেছিভাগ সময় প্ৰফিটতে থাকে এইবিলাক আমি মানে এতিয়াটো বৰ্তমান গভমেণ্ট জব এইবিলাক জব চবত এপ্লাই কৰিব বহুত কষ্ট কাৰণ বহুত মানুহ বহুত ইষ্টুডেণ্টবিলাক পাছ আউট হয় বহুত মানুহ বেছি আছে আজিকালি এইটো এইটো এতিয়াৰ টাইমত গভমেণ্ট জব এইবিলাকত এপ্লাই কৰা সেইটো কাৰণে আমি লগৰবিলাকে মিলি পিনি আমি এইটোৱে কিবা নিজৰ নিজৰ বিজনেছ খুলিছোঁ আৰু এতিয়া কৰিব ইষ্টাৰ্ট দিছোঁ লাহে লাহে আগবাঢ়ি যাম নিজৰ নিজৰ বিজনেছ হ'ব এনেকৈ আৰু বাকী এইখিনিয়ে